প্ৰথমতে মই কাপোৰ ধোবলৈ চাৰ্ফ বা চাবোন আৰু পানী ব্যৱহাৰ কৰোঁ তাৰপিছত পানীত অলপমান চাৰ্ফ দি কাপোৰবোৰ তাতে অলপ সময়ৰ বাবে জুবুৰিয়াই থওঁ তাৰপাছত সেই কাপোৰবোৰ উলিয়াই আনি কাপোৰবোৰ ভালদৰে থুকুচি মোহাৰি ধুই পানীত ভালদৰে আওখালি ভাল স্থানত কাপোৰবোৰ মেলি দিওঁ কেতিয়াবা গধুৰ কাপোৰ হ'লে আগতীয়াকৈ গৰম পানীতো মই চাৰ্ফ দি কাপোৰবিলাক জুবুৰিয়াই থওঁ কাপোৰবোৰ বেছি যদি বতৰ ডাৱৰীয়া হয় তেতিয়াহ'লে আমাৰ পাছফালে চালি আছে সেই চালি তলত ৰচী মেলি কাপোৰবোৰ বৰষুণ দিলে শুকুওৱা হয় আৰু যেতিয়া বতৰ ভাল থাকে তেতিয়াতো ৰ'দৰ বতৰত চোতালতে ৰচী তৰি তাতে কাপোৰবোৰ আমি শুকুৱাওঁ আৰু পানী মই সদ্যহতে খুব কম খৰচ কৰোঁ কম খৰচ কৰিবলৈ মই পানী চাওঁ কাপোৰবোৰ কেনেদৰে সোনকালে চফা কৰিব পাৰি কম পানীতে এনেদৰেই মই পানী বচাবলৈ চেষ্টা কৰোঁ